হেল্ল' অঁ হেৰি আপোনাক মানে কথা এটা সুধিবলৈ আছিলে এই আমাৰ মানে কলেজৰ পৰা হেৰিয়ৰ কাঠফুলাৰ বিষয়ে প্ৰকল্প এটা আহিছে এ আপুনি জানো হেৰিয়ৰ প্ৰকল্প হেৰিয়ৰ কাঠফুলা খেতি কৰা নাছিলে জানো তাকে বোলো আপোনাৰ পৰা অলপ বুজি লওঁ

অঁ অঁ

অঁ অঁ

অঁ ভালেই বাৰু মোৰ তাকে মই বোলো আপোনালোকে সোধোঁ

অঁ যাম বাৰু অঁ ঠিক আছে হ'ব